হয় মেম হয় মই আপোনাৰ ঘৰৰ ওচৰৰে এঘৰৰ ল'ৰা ল'ৰাটোৱে কৈছিলোঁ আপুনি চিনি পাইছে ছাগৈ শইকীয়াৰ ল'ৰাটোৱে কৈছোঁ অঁ অঁ মানে খুৰী মোৰ অলপমান কাম এটা আছিলে মানে আমাক স্কুলৰ পৰা প্ৰজেক্ট এটা বনাব দিছে তো মানে সেই চৰাইদেউ হিষ্ট্ৰীৰ ওপৰত দিছে বা চৰাইদেউ ওপৰত দিছে অঁ অঁ অঁ অলপমান হেল্প কৰি দিব নেকি বাৰু অঁ অঁ হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় ধন্যবাদ বাইদেউ অঁ